অঁ হেল্ল' অ'লা কেব হয়নে অঁ হয় ন আপুনি ক'ত আছে এতিয়া অঁ হয় হয় মই আপোনাৰ এই আছিলোঁ আপোনাৰ আমি যাম আপোনাৰ অইলৰে যাম মানুহ পাঁচজন আছে আমাৰ তো হয় হয় মোৰ ঘৰ আপোনাৰ ইয়াতে উশাপুৰতে আপুনি ইয়াৰপা আপুনি পিক আপ কৰিব লাগিব তাৰপৰা অইলত ড্ৰপ কৰি দিলে হ'ব সেইটোৱে বাৰু হৈ যাব ন ঠিক আছে বাৰু দিয়ক